অঁ প্ৰদীপ ক' কি পৰীক্ষা এই তাকেতো শুধবা তাকেইতো মোৰতো এয়ে হ'ল হু হু এতিয়া তাকেতো কি কৰোঁ তাকে ভাবি আছোঁ এতিয়া মাচ

মোৰো মিডিয়াৰ প্ৰতি

সেইটো হয় সাংবাদি সাংবাদিক আছে কিন্তু ভাল সাংবাদিক এতিয়া নোপোৱা হৈছি না অঁ অঁ

অঁ

তাকেইতো

অঁ

হাঁ হাঁ অঁ অঁ পইচাওতো নিদিয়ে কিজানি তাতে বেছি দহ হেজাৰ ৰুমেই নাপায় দহ হেজাৰ টকাত এটা

অঁ দে আৰু কিবা এটা কৰিম দে তাতকৈ আৰু যাব লাগিব আৰু দে আলোচনা কৰিম দে কথাটো অঁ অঁ দে আছোঁ দে আৰু সেনেকৈ আছোঁ আৰু কি কৰিবি দে দে আলোচনা কৰিম দে ঠিক আছে আলোচনা কৰিম দে দে